বৰ্তমান সময়ত অসমৰ প্ৰেক্ষাপটত যদি আমোদজনক ঘটনা বুলি উল্লেখ কৰোঁ তেনেহ'লে সদ্য়মুক্তিপ্ৰাপ্ত চিনেমা ৰঘুপতিৰ বিষয়ে আমি উল্লেখ কৰিব পাৰোঁ যিখন চিনেমায়ে আ বলিউডকো বা চাউথৰ চিনেমাকো টক্কৰ দিব পৰাকৈ মানুহে গ্ৰহণ কৰিছে ইয়াৰ মূল কাৰণ ইয়াত তাত জড়িত বিভিন্ন কলা কৌশলীয়ে ইয়াক খুব সুন্দৰকৈ উপস্থাপন কৰিবলৈ উপস্থাপন কৰিব পাৰিছে যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজে ইয়াক খুব সুন্দৰধৰণে গ্ৰহণ কৰিছে আৰু আমোদজনক বিষয় এইটো এইবাবেও যে ইয়াৰ দ্বাৰা অসমৰ এটা উদ্য়োগ ভৱিষ্য়তলৈ প্ৰাণ পাই উঠাৰ সম্পূৰ্ণ সম্ভাৱনা আছে যাৰদ্বাৰা অসমৰ বিভিন্ন কলা কৌশলী বিভিন্ন ধৰণৰ শিল্পীসকল নিয়োজিত হৈ স্বাৱলম্বী হ'ব বা নিজৰ ঘৰসমূহক আ চলাই নিয়াৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব বুলি বৰ্তমান আমি প্ৰত্য়েকেই আশাবাদী এই ৰঘুপতি চিনেমাখনে প্ৰথম দহদিনতে প্ৰায় চাৰে পাঁচ কোটিৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ই নিশ্চয়কৈ প্ৰত্য়েকজন অসমীয়াৰ বাবে খুব আমোদজনক এটা কথা আৰু এই চিনেমাখন যিসকলে চাইছে সেইসকলে জানে এ এইখনৰ মানে আমোদ কিমান আৰু লগতে এই চিনেমাখনৰ এটা বিশেষত্ব হৈছে যে এনেকুৱা নহয় ইয়াত ইয়াক কেৱল নৱপ্ৰজন্মইহে গ্ৰহণ কৰিছে ইয়াক বিভিন্ন ধৰণৰ বয়সস্থ লোকসকলেও এইখন চিনেমা চাবলৈ গৈছে আৰু তাতকৈ ডাঙৰ কথা যে এই চিনেমাখনত কোনোধৰণৰ প্ৰম'চন নোহোৱাকৈ ইমানখিনি উপাৰ্জন কৰিবলৈ আৰু ইমানখিনি মানুহৰ হৃদয় জয় কৰিবলৈ এই চিনেমাখনে সক্ষম হৈছে